মোৰ ঘৰ মানে তিতাবৰত তিতাবৰত এবাৰ মানে ফৰকাটিঙৰ পৰা গৈ তিতাবৰত ষ্টেশ্যনত নামিলোঁগে নামিলোঁ যদিও মই গ'লোহে আৰু মই ট্ৰেইনত তেনেকৈ উঠিও পোৱা নাই চিট বাছ ইঞ্জিন মানে শব্দ মই চকা একো সেইবিলাকৰ কথা একোৱেই মানে নাজানোঁ উঠিব লাগে উঠিলোঁহে এবাৰে উঠি পাইছোঁ বাৰু ৰে'লত সেইকাৰণে মই এইবিলাক কথা একোৱেই নাজানোঁ খুব ৰে ৰেলত গ'লে এনে ভালেই লাগে ভাল লাগে যদিও হিলে আকৌ দেই আমি মানে বাছত গৈয়ে ভাল লাগে বুলি ভাবোঁ কিন্তু সেই ৰেলৰ উঠা নাই যে উঠি পোৱাও নাই এইবাৰ এবাৰেই গৈছিলোঁ মানে তিতাবৰত নামিলোগৈ আৰু ফৰকাটিঙৰ পৰা উঠি গৈ মেৰাপানী পৰায়ে গৈছিলোঁ গৈ পিনি যেনিবা মই ফৰকাটিঙত উঠিলোঁ উঠি পিনি আৰু সেয়ে তিতাবৰত নামিলোগৈ সেইবোৰ চিট আৰু বাছৰ কথা মই একোৱেই নেজানোঁ